হেল্ল'

অঁ শুনিছোঁ অঁ আপুনি কিতাপৰ দোকানলৈ ফোন মাৰিছিলোঁ কিতাপৰ দোকানত লাগিছেনে বাৰু অঁ কিতাপকেইখনমান দৰকাৰ হৈছিলে এই স্কুলত মানে খেল ধেনাালি পাতিব লৈছোঁ ইষ্টুডণ্ট এই মানে ল'ৰা ছোৱালীবিলাকৰ অঁ তাৰ কাৰণে দৰকাৰ হৈছিলে দুখনমান এনেই কিতাপ মানে পঞ্চাছখনমান ধৰিব লাগিব অঁ আৰু অঁ এই ল'ৰা ছোৱালীবিলাকৰ হেৰি খেল ধেমালি আকৌ এই ডাঙৰ হ'লেও চব মিক্স তেনেকৈ আৰু

কিতাপ আৰু হেৰি জ্যামিতি বক্স লাগিছিলে বিছটামান পঞ্চাছটামান আৰু হেৰি কলম লাগিছিলে কলম পেঞ্চিল

অঁ খেল ধেমালি স্কুলত মানে বছৰৰ মূৰত এবাৰহে পাতিবলৈ হয়

অঁ বাহিৰা মানে স্কুলত পঢ়াবিলাকহে দিয়া হয়

অঁ অঁ নহয় স্কুলত স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকক স্কুলতে দিয়া হয় বাহিৰা বেলেগ অনুষ্ঠানৰ হোৱা হ'লে পাৰিলে হয় এতিয়া স্কুলত নে স্কুলৰ নিজৰ নিজৰ স্কুলতহে হ'ব আকৌ

অঁ অঁ আৰু আৰু বেলেগ কিবা বেলেগ নতুন হেৰি লিখা হেৰি মানে এনেকুৱা কিতাপ ওলাই আছে নেকি বাৰু অঁ এনেই আপুনি ক'ব পাৰিব নেকি মানে কেনেকুৱা ধৰণৰ নামবিলাক অঁ

এনেই প্ৰথম দ্বিতীয় তৃতীয় আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ তেনে তেনেকৈ হেৰি আৰু সাধু সাধু সাধু সাধু কিতাপো সেনেকুৱা ভাল নতুন ওলাইছে নেকি আকৌ অঁ অঁ এনেই

অঁ অঁ এইয়া কাইলৈ মানেই লাগিছিলে অঁ এনেই স্কুলতটো এনেই খেল ধেমালি সোনকালে হ'ব এনেই সাতটামান বজাত অঁ লাইছিলে অঁ অঁ অঁ অঁ অঁ আপুনি সেনেকৈয়ে মিলাই মেলি কৰি দামটো পাতিব আৰু অঁ অঁ আৰু হেৰি নহয় এইবিলাক এই সৰু ল'ৰাবিলাকেও যে ৰং পেঞ্চিল অঁ হেৰি আৰ্ট কৰা সেই ৰং পেঞ্চিলৰ সৰু সৰু পেকেটবোৰ আছে নহয় অঁ তেনেকুৱাবিলাকো লাগিছিলে অঁ অঁ অঁ তেনেকুৱাবিলাক অঁ অঁ অঁ ৰাবাৰ আছো যদি ৰাবাৰো লাগিব মানে তেনেকৈয়ে আৰু ল'ৰা ছোৱালীবিলাকক মিলাই মেলি কৰি দিব লাগিব অঁ আৰু অঁ অঁ আৰু আৰু কওকচোন আপোনাৰ দোকানত এই আৰু নতুন নতুন কালেকচন কি কি কিতাপ আহিছে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হেৰি

অঁ এই সৰু ল'ৰা ছোৱালীবিলাকক এনেই সৰু ল'ৰা ছোৱালীবিলাকক মানে ওৱান টু পঢ়াবিলাকক সেইবিলাকেই দৰকাৰ তেনেকুৱাবিলাকে ল'ব লাগিছিল অঁ অঁ অঁ অঁ অঁ এনেই কিমানমান লাগিব অঁ

অঁ অঁ এনেকৈ আৰু বেলেগ বেলেগলৈ এনেকৈ স্কুলৰফালে মানে স্কুললৈ আৰু বেলেগে এনেকৈ এনভা্ঞ্চ লৈ নিছে নেকি বাৰু কিতাপ চিতাপ অঁ অঁ অঁ অঁ

কি মিলাই মেলি ল'ব আৰু আপুনি কি লয় আৰু হয় অঁ অঁ আপোনালোকৰ সেইপিনে খেল ধেমালি নাই হোৱা নেকি অঁ

আজিকালি খেল ধেমালি এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কিতাপ কিতাপ হেৰি মানে লিখিব পঢ়িব পৰা বস্তুৱে দিব লাগে ন

অঁ মানে পঢ়া পঢ়িবলৈ ইউজ কৰা বস্তু ল'ব লাগে অঁ অঁ অঁ অঁ আৰু এনেকুৱা দিব পাৰিলে এনেকুৱা ভাল ভাল ডাঙৰ বহী দিব লাগে যাতে স্কুলতো লিখিব পাৰে তা টিউচন গ'লেও সেইখন যাতে ব্যৱহাৰ কৰিব পাৰে আৰু অঁ তেনেকুৱা সেনেকুৱা ডাঙৰ ডাঙৰ বহী আছে নেকি অঁ অঁ অঁ অঁ হয় হয় অঁ আৰু আৰু কওক হে হয় অঁ অঁ হেৰি আৰু দুটামান কথা ক'বলৈ আছিলে হেৰি এনেই ডাঙৰ ডাঙৰ মানে উপন্যাস মানে হেৰি খেল ধেমালিৰ পিছতে মানে হেৰি আৰু পুথিভঁৰাল এটাও মানে গ্ৰন্থ গ্ৰন্থ মেলা এটা পাতোঁ বুলি ভাবিছোঁ স্কুলতে তাৰ কাৰণেও মানে ডাঙৰ ডাঙৰ মানে উপন্যাসলেখীয়া কিতাপবিলাক লাগিছিলে আৰু অঁ এতিয়া কিবাকিবি আছে যদি কওকচোন বাৰু নামবোৰ

অঁ অঁ অঁ অঁ অঁ মই বাৰু জনাম বাৰু এতিয়া মানে বৰ্তমান আপোনাৰ দোকানত মানে এতিয়া যিবিলাক চলি আছে সেয়াই তাৰ দুখনমান যদি কয়

অঁ অঁ হয় আপোনাৰ চাগৈ কিতাপৰ দোকানত বহুত লাভ হয় চাগৈ ন হয় হ'লেও তাৰ উপৰিও মানে

অঁ এনেই আপোনালোকৰ ল'ৰা ছোৱালীক মানে এনেই আপোনাৰতো ল'ৰা ল'ৰা ছোৱালী কিবা এটা আছে আপুনি এনেই কি কি মানে কিতাপ এনে চাবলৈ দিয়ে এনেই বাহিৰা কিতাপ এনেই বেলেগৰপৰা অঁ অঁ হয় অঁ অঁ অঁ ঠিক আছে হেৰি কৈ দিম বাৰু ইমান এনেই কিমানমান লাগিছিলে অঁ এনেই কিমান কৈছিলে মই মানে পাহৰি থাকিলোঁ অঁ পোন্ধৰশমান মাৰিলে হ'ব অঁ হ'ব